অঁ হেল্ল' অঁ পুষ্পা এই আমি যে আমি যে বৰ্ডিং ফিল্ডৰ ওচৰত যে হেৰি আমি বিহুখন পাতিবলৈ লৈছোঁ তাত কাক মাতিলে ভাল হ'ব বাৰু অঁ ভালেই হ'ব তাকতো সবেই মানুহে ভাল পায় নহ্ ভাল লাগিব ভাল বহুত ভাল লাগিব আৰু তাকতো চাবলৈ মানুহটো ওচৰৰ যেতিয়া আহি সবেই চাব আৰু নিজৰ জেগা যেতিয়া

অঁ কাক বেলেগক নালাগে সি সিয়ে আহিব আৰু মানস নহ্ ভালেই হ'ব সি আহিলে ভালেই হ'ব আৰু এতিয়া সবেই চাই ভাল পাব আৰু ওচৰৰ সি যেতিয়া আমাৰ ঘৰৰ ওচৰৰ যেতিয়া তাক চাই ভালেই লাগিব অঁ দিয়া তুমি মিটিং এখন হেৰি কৰি দিয়া এটেণ্ড কৰি দিয়া অঁ মিটিঙত মিটিঙত পাতি তুমি আলো হা অঁ ঠিক আছে মই যাম চিয়'ৰ যাম ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে হ'ব দিয়া